চৈধ্য জুলাইত মোৰ বন্ধু এজনৰ জন্মদিন আছিল পোন্ধৰ জুলাইত মই পথাৰৰ কামত ব্যস্ত আছিলোঁ ষোল্ল জুলাইত মই মোৰ বন্ধু কেইজনমানৰ লগত ফুৰিবলৈ গৈছিলোঁ সোতৰ জুলাইত মই ঘৰৰ পৰিয়ালৰ লগত সৈতে একেলগে খানা খাইছিলোঁ আৰু ওঠৰ জুলাইত মই পঢ়া শুনা কৰি আছিলোঁ